বহুত ভাল ভাল কথা জানিব পাৰোঁ আ লাইব্ৰেৰীত বহুত ভাল ভাল কিতাপ ৰাখিছে তাতে আমি কিতাপ আনো ঘৰলৈ কিতাপ আনো ঘৰত আনি পঢ়োঁ পঢ়ি কেতিয়া এসপ্তাহৰ কাৰণে আনো আকৌ আনি পিনে সেইখিনি ঘূৰাই আকৌ বেলেগ কিতাপ আনো লাইব্ৰেৰীৰ পৰা

আ দিনত প্ৰায় পিছবেলাটো সময় আমি লাইব্ৰেৰীতে কটাওঁ লাইব্ৰেৰীত কিতাপ পঢ়োঁগৈ বহুত ভাল ভাল ভাল কিতাপ আহে লাইব্ৰেৰীত সেই কিতাপবোৰ কিতাপবোৰৰ পৰা আমি বহুত অ সহায় পাইছোঁ তাত লাইব্ৰেৰীৰ পৰা কিতাপ আনি